আমাৰ চোতালত দুফালে দুখন ফুলৰ বাগিচা আছে তাতে আমি ফুলবোৰ ৰুওঁ আৰু আমাৰ ঘৰৰ পিছফালে আছে বহুত মাটি আছে তাতো আমি পাচলিৰ বাগিচা আছে বহুত তাতো খেতি কৰোঁ পাচলিবোৰ আৰু চাদতো ৰুওঁ ফুলৰ টাবত ফুলৰ টাবত দি পেলাই চাদত দিওঁ আকৌ দৰ্জাৰ সন্মুখতে আছে চাদ তাতো দিওঁ